হেল্ল' মামা এ খবৰ খাতি কওঁক অঁ মাটি বাৰী কিবা ৰুৱ পাৰিলেনে সেইখিনি নেবাচে আৰু

অঁ তাকে আমাৰো একে অৱস্থা গতি একেই কঠীয়া প্ৰথমৰ খিনি নষ্ট হ'ল এতিয়া আকৌ নতুনকৈ কঠীয়া পাৰিছোঁ অলপ

হয় এই তাকে মানে কঠীয়া অলপ বাৰু সৰহকেই পাৰিছোঁ আপুনি আগতীয়াকৈ ক'লে ভালেই হ'ল নহ'লে মই আকৌ মানে আপোনাকো যে লাগিব নাজানিলোঁ হেঁতেন নহয়

নিশ্চয় নিশ্চয় পাব মই ৰুই থকা যিমান থাকিব অভাৰেই পাৰিছোঁ মই ডাবোল পাৰিছোঁ মোৰ মাটি যিমান আছে ৰুৱলৈ তেনেকুৱা দুগুণ মাটি ৰুৱ পৰা মই কঠীয়া ইতিমধ্যে পাৰিলোঁ অঁ আধা হয় হয় বাম মাটি আছিল সেইকাৰণে কঠীয়াটো পাৰি দিলোঁ আধা কঠীয়া যিহেতু থাকি যাব এতিয়া আপোনাৰ ও প্ৰয়োজন হৱ বুলি গম পালোঁ যেতিয়া আপোনালৈ ৰাখি দিম আৰু আপুনি নিশ্চিন্তে থাকক

হ'ব হ'ব নিশ্চয় নিশ্চয় নিশ্চয় পাব একদম উপায় নোহোৱা হৈছে আমাৰ উপায়বিহীন আৰু একদম তেওঁ তেওঁই যি কৰে আৰু ঠিক আছে ঠিক আছে মামা ঠিক আছে অঁ অঁ